হাঁহ কুকুৰা হাঁহ কুকুৰা মোৰ এশ ডেৰশমান আছে হাঁহ কুকুৰা ৰাতিপুৱা খোলোঁ ৰাতিপুৱা খুলি পিনি দানা দিওঁ খাবলৈ তুঁহ গুৰি দিওঁ ধান দিওঁ ভাত দিওঁ লগলগাই দিওঁ খাবলৈ খাই খাই বোলে আকৌ দিনতো এৰি দিওঁ এৰি দি আকৌ দিনতো থাকে চৰি মেলি আকৌ দুপৰীয়া সময়ত খাবলৈ দিওঁ দুপৰীয়া সময়ত খায় দুপৰীয়া সময়ত খায় আকৌ গধূলি এবাৰ দি দিওঁ গধূলি এবাৰ দি দিওঁ তাৰপৰা গধূলি হ'লে মানে ইয়াত গধূলি হ'লে মানে বান্ধো হাঁহক বস্তা পাতি মানে পাৰি দিওঁ পাৰি পিনে আকৌ বান্ধো ভাগ ভাগকৈ ভাগ ভাগকৈ বান্ধি লৈ আমি ৰাতিপুৱা আকৌ খুলি দিওঁ খুলি আকৌ চফা কৰি থওঁ গঁৰালটো চফা কৰোঁ চাফ চিকুণ কৰি পিনি তাত বস্তা পাতি চব ধুই দিওঁ ধুই পিনে তাত আকৌ হাঁহ কুকুৰাকেইটা এৰি দিওঁ এৰি দি পিনে আকৌ হাঁহ কুকুৰাকেইটাক আকৌ সেনেকৈ দিনতো চৰি কৰি থাকে থাকি আকৌ দুপৰীয়া আকৌ হ'লে আকৌ খাবলৈ দিওঁ খাবলে দি পিনে আকৌ গধূলি সেনেকৈ খাবলৈ দিওঁ দি পিনে আকৌ গধূলি সময়ত বান্ধো হাঁহ কুকুৰা আছে মোৰ ডেৰশমান আছে হাঁহ আছে কুকুৰা আছে হাঁহ কুকুৰা কেতিয়াবা বিক্ৰীয়ো কৰোঁ হাঁহো বিক্ৰী কৰো কুকুৰাও বিক্ৰী কৰোঁ সেনেকৈ চফা চাফ চিকুণ কৰি থওঁ তেতিয়া বেমাৰ আজাৰো নহয় চফা তফা কৰি থওঁ খা খাবলৈ দিওঁ দানা পানী পানী দি দিওঁ খাবলৈ কেতিয়াবা দুপৰীয়া বান্ধি থওঁ কেতিয়াবা এৰিও দিওঁ হাঁহ কুকুৰাবোৰ হাঁহ হাঁহ কুকুৰা সেনেকে দুপৰীয়া সময়তো দিওঁ গধূলি সময়তো দিওঁ হাঁহ কুকুৰা চায়ে থাকোঁ চাফ চিকুণ কৰি থওঁ হাঁহ কৰি থওঁ তেতিয়া বেমাৰ আজাৰেও নাপায় হাঁহ বিক্ৰী কৰোঁ কেতিয়াবা কেতিয়াবা খাওঁও ঘৰত কুকুৰাও বিক্ৰী কৰোঁ কুকুৰাও খাওঁ কুকুৰাও খওঁ কুকুৰা চফা চাফ চিকুণ কৰি থওঁ চফা কৰি থওঁ চফা কৰি থ'লে আমাৰ হাঁহ কুকুৰা সদায় সেনেকৈ খাবলৈ টাইমমতে দি দি থাকোঁ চাই থাকোঁ চাবও চাই থাকিবও লাগে খাবলেও দিওঁ ভাল মতে দুপৰীয়া দিওঁ গধূলি দিওঁ ৰতিপুৱা দিওঁ জেগা ঠাই সদায়ে সদায়ে লেতেৰাকৈ নথওঁৱে সদায়ে চফা কৰি থওঁ কুকুৰাৰ গাত বেমাৰ বিঘিনি নহ'বলৈ চাফ চিকুণ কৰি থওঁ মই চফাকৈ থওঁ সদায় সেনেকৈ দানা পানী দি দি থাকোঁ দি দি থাকোঁ দি দিওঁ আছে কুকুৰা হাঁহ ঘৰত পুহোঁ ঘৰত পুহো আমাৰ কুকুৰা হাঁহ আলহী আহিলে লাগে কুকুৰা এটা মাংস অকণমান খাওঁ খাম বিকি কৰোঁ কেতিয়াবা মানুহে বিচাৰিয়ে আহে কণী কণী বিচাৰি আহে কুকুৰা হাঁহ বহুত কামত কামতেই দৰকাৰী হয় কেতিয়াবা কেতিয়াবা পইছা পাতি লাগিলে কুকুৰা হাঁহ বিক্ৰী কৰি দিওঁ দিওঁ তাৰপৰা আকৌ হেৰি কৰোঁ খাব খাবলৈও লাগে দানা পানী বহুত বহুত লাগে দানা পানী আমাৰ তুঁহ গুৰি আমি কিনি আনো তুঁহ গুৰি আনি তুঁহ গুৰি আনি দিওঁ কেতিয়াবা ধান ভাত তেনেকুৱাবোৰ দিওঁ তুঁহ তুঁহ গুৰি দি দিওঁ দি চব লগতে সানি পিনি চব ধুনীয়াকৈ খাবলৈ দিওঁ